হেল্ল' ছাৰ অঁ মই এই ডিব্ৰুগড় ডিব্ৰুগড় মহকুমাৰ ওচৰৰপৰা কলোঁ ডিব্ৰুগড় জিলাৰ সদৰ ওচৰৰপৰা অঁ ভালনে ছাৰ অঁ মই ভালে ভালেই ছাৰ মানে স্কুলখনৰ মেৰামতিৰ কাৰণে মই দৰখাস্ত এখন দি থৈছিলোঁ আপোনাৰ ওছত তাকে খবৰ খতি ল'বলৈ ফোন কৰিছিলোঁ স্কুলখনৰ মেৰামতিৰ কাৰণে বাৰু কামবিলাক মানে কামবিলাক আৰম্ভ হ'ব হৈছেনে অঁ নাই এতিয়ালৈকে হোৱা নাইচোন একো অঁ স্কুলত মানে এইবিলাক প্ৰগ্ৰেম চগ্ৰেমো হৈ থাকে যে আৰু এতিয়া বাৰিষা দিনত বৰষুণ দিলে মানে ল'ৰা ছোৱালীবিলাকৰ কাৰণে পঢ়িবলৈও সুবিধা হ'ব সেইকাৰণে বোলো সোনকালে স্কুলখন মেৰামতি কৰাৰ কথা ভাবিব লাগিছিলে আপুনি পাৰিলে সোনকালে কৈ দিবচোন অলপ অঁ অঁ আৰু আমাৰ ইয়াত চুৰবিলাকো অলপ বেছি হৈছে চুৰৰ হেৰিটো অঁ আৰু মানে এই স্কুলখনৰ যদি মেৰামতি কৰা নহয় স্কুলৰ বস্তুবিলাকচোন চুৰ কৰি লৈয়ে যাব চব অঁ তাকেই সেইকাৰণে সোনকালে যদি পাৰে তেতিয়া চাব লাগিছিলে মানে স্কুলখনৰ অৱস্থাটো অলপ আপুনি পাৰিলে অলপ সোনকালে কৰি দিবচোন কামবিলাক অঁ অঁ ঠিক আছে ছাৰ ধন্যবাদ